শইকীয়াদা নহয় জানো অঁ মই দীপজ্যোতি চেতিয়া কুমাৰণী চিগাৰ আগতে লগ পাইছো বাৰু আপোনাৰ উবেৰখন মই বুক কৰিছিলো থানা চাৰিআলিৰ পৰা কিন্তু মই বন্ধু এজনৰ লগত আমোলাপতিলৈকে আহিলোঁ আপুনি অনুগ্ৰহ কৰি মোক আমোলাপতিৰ পৰাই লৈ যাব আৰু আপোনাৰ যিটো ভাড়া হয় যেনেকৈ হয় সেই ভাড়াটো মই সম্পূৰ্ণ দিম তাৰবাবে আপুনি চিন্তা নকৰিব খালি মোক ইয়াৰ পৰা আপুনি আমোলাপতিৰ পৰাই মোক লৈ যাব